হেল্ল' অঁ জ্যোতি কি কৰিছা অঁ মই আছোঁ আছোঁ এনেই এইবিলাক কিবাকিবি কাম জেউৰা ভেটি আছিলোঁ জেউৰা ভেটি আছিলোঁ অঁ এই কিবা বোলো খবৰ খাতি নাই বহুত দিন হ'ল তাকেই অলপ খবৰ খাতি লওঁ ভালেই ভালেই তোমাৰ কোৱা অঁ অঁ তাৰপৰা ঘৰত চবৰে ভাল আৰু অঁ আমাৰ ঠিকেই ঠিকেই তাৰপৰা বাকী মাহঁতৰ ভাল

অঁ কি হৈছে অঁ অঁ কেতিয়া অঁ অঁ অঁ আমাৰ ভালেই ভালেই চবৰে অঁ তাৰপৰা ভাইটি অঁ অঁ সি কি কৰিছেনো সি অঁ খেলিবলৈ গৈছে তাৰপৰা বাইদেউহেঁত বাইদেউহেঁত কি কৰিছে বাইদেউহেঁত কি কৰিছে তোমালোকৰ বাইদেউহেঁত অঁ অঁ অঁ ক'লেই কৰা নাই যে এইকেইদিন তুমি অঁ অঁ ভাল পাইছে এতিয়া

অঁ অঁ ইয়াৰপৰা খোৱা বোৱা কৰিলোঁ কৰিলোঁ কৰিলা তুমি কিহেৰে খালা পিছে ভাবিবলগীয়া হৈছে অঁ অঁ অঁ মই এইটো মানে মাংস আনিছিলে আমাৰ দেউতাই আজি আৰু এই লাইশাক আছিলে নেকি গাহৰি লগত মানে মাংস মানে গাহৰি আনিছিলে আৰু বজাৰৰপৰা আমাৰ ইয়াত বজাৰ বহে যে আজি বজাৰৰপৰা মাংস আনিলে তাৰপিছত মাংসৰ লগত লাইশাক তাৰপাছত এনেকৈ দাইল বনাইছিলে নেকি আৰু ছালাড তেনেকৈ আৰু কিবাকিবি বনালে আৰু কি আছিলে জানো আৰু বাকীখিনি চব্জি নামেই নাজানো মই

কলেজত তেনেকৈ হোৱা নাই একো প্ৰেক্টিকেল হৈ আছে নেকি

অঁ অঁ অঁ অঁ অঁ তাৰপিছত কথা এটা সোধোঁ বুলি ফোন কৰিছিলোঁ পাই এই কিবা প্ৰাইভেট চাকৰি তাকৰি কিবা ওলাইছে নেকি ক'ৰবাত চাকৰি ক'ত ওলাইছিলে ক'ত ওলাইছিলে চাকৰি অঁ অঁ এই গম পোৱা হ'লে কৰিলোঁ হ'লে অঁ অঁ তাৰপৰা কিবা চাকৰি তাকৰি কৰিম বুলি ভাবিছা নেকি

অঁ অঁ ময়ো বিচাৰি পোৱা নাই তেনেকৈ বিচাৰিব লাগিব কিন্তু বিচাৰিয়ে পোৱা নাই নহয় এতিয়া অঁ সেইটোৱেইেতো আৰু এতিয়া ওলাব এনেকৈ ওলোৱাটো চাকৰি চাকৰিটো কি হয় এতিয়া অঁ জনাম জনাম আৰু বেলেগ হেৰিয়ত ওলাইছিলে নেকি এনেকৈ কিবা কোৱালিফিকেশ্যনৰ এনেই কিমান মানৰ কৰিবা তুমি

ডিগ্ৰী পাছ ডিগ্ৰী পাছ হ'লে ভাল হয় আৰু অঁ এতিয়া ডিগ্ৰী পাছটো এই যি পাওঁ তিহঁতে সোমাবলেই মন যায় কেতিয়াবা যিটো পাওঁ আৰু তাতে সোমাও নিচিনা লাগে অঁ পইচা পাতি অভাৱ চলিবলৈ পইচাটো লাগিবই

চৰকাৰী কাৰণে বহুত এইবিলাক তাকেই তাকেইতো কিবা এটা ডকুমেণ্ট নাথাকিলেই হেৰি হৈ যায় প্ৰাইভেটকৈ কৰিম বুলি ভাবিছোঁ কি হয় এতিয়া চৰকাৰী ইমান জোৰ নিদিওঁ আৰু প্ৰাইভেটকে কৰিম আৰু প্ৰাইভেট চাকৰি ভালো লাগে অলপ

এই সেইটোৱেইটো এই ক'ৰবাত এনেকুৱা মাৰ্কেটে চাৰ্কেটে কিবা জ'ব ওলাইছিলে বুলি কোৱা শুনিছিলোঁ মানে তোমালোকৰ তাত তোমালোকৰ তাত মাৰ্কেটত কিবা ওলাইছে বোলে এনেকুৱা অঁ ওলাইছিলে বুলি কোৱা শুনিছিলোঁ মই এদিন কাৰবাৰ মুখত শুনিছিলোঁ আমাৰ ঘৰৰ ওচৰতে কিন্তু সঠিককৈ গম নাপালোঁ মানে মই ইমান হেৰি হৈ যায় এনেকৈ চাকৰিবিলাক ওলালে মানে ওলায়ো পষ্টবিলাক ফুলেই হৈ যায় আৰু লগত লগত সেইটোৱেইতো খবৰে পোৱা নাযায়

খবৰ পালেহে কৰিবপৰা যাব তাকেইটো এইবোৰ খেতি চেতি বাদ দি মানে চাকৰিটো কৰিব মন যায় কেতিয়াবা চাকৰি তাকৰি বাদ দি খেতিকে কৰো নিচিনা লাগে অঁ খেতি বাতি শেষ হ'ল নাই অঁ কিমান আছেগৈ আৰু অঁ অঁ অঁ অঁ ধান দাই কি শেষেই হোৱা নাই তোমালোকৰ মানে কি ধানবিলাক মাৰি গৈছানে অঁ অঁ আমাৰ অঁ অঁ আমাৰ মানে আছেগৈ অলপ আৰু তিনি বিঘামান আৰু মাৰিয়ে যোৱাৰ নিচিনা হৈছে এতিয়া মাৰিবলৈয়ো আছে নেকি অলপ আজিকালি এনেকুৱা মেচিন আহি গ'ল নহয় বৰ ইমান ঝেমেলা নাথাকেই একেদিনাই শেষ হৈ যাব

খেতি আৰু কি আৰু একেদিনাই এনেকৈ ধান সেইটোৱেইেতো তাৰপিছত অঁতো অঁ

তাৰপিছত গাড়ী ল'লা বুলি কোৱা শুনিছোঁ অঁ

অঁ অঁ মই ল'ম বুলি ভাবিছোঁ ছেকেণ্ড হেণ্ড হ'লেও কিবা অঁতো মই চাইকেল এখনকে লৈ লওঁ নেকি চাইকেল এখনকে ল'ম চাগে চাইকেল এখন লৈ পিনে মই যাম আৰু এই চাকৰি এটা কৰিলে মানে ল'ব পাৰি আৰু

ক'ৰবাত চাকৰি তাকৰি ওলালে এনেকৈ যদি গম পোৱা খবৰো দিবা এপ্লাই কৰিবলৈ

কম কম মইনো কেলেই নকম

অঁ প্ৰাইভেট চাকৰিটো ঠিকেই কিবা কোম্পেনী এটাত সোমাই ল'ব পাৰিলেনো ভালেই এনেকৈ

মই ৰেষ্টুৰেণ্টতে সোমাই লওঁ নেকি এনেকৈ প্ৰাইভেট

মই এতিয়া ঘৰলৈ আহিলোঁ খেতিৰ দিন যে ঘৰলৈ আহিলেনো কি হ'ব একো নকৰ ইমান ডাঙৰ হ'লি বুলি কৈ গালিয়ে দি থাকে সেইকাৰণে চাকৰি বিচাৰি ফুৰিছোঁ সেইটোৱে সেইকাৰণে চাকৰি বিচাৰি ফুৰিবলগীয়া হৈছে

ঠিক আছে তেন্তে কিবা চাকৰি খবৰ পালে জনাবা অঁ অঁ মইতো গম পালে তোমাক জনামেই মই নজনোৱাকৈ কেনেকৈ থাকিম

তাকেই বস্তুবিলাকৰ দামহে যেনেকৈ বাঢ়িছে

মূল্যবৃদ্ধিৰ লগতে পইচা বৃদ্ধিও কৰিবলগীয়া হৈছে এতিয়া অঁ তাকেহে দামহে যেনেকৈ হৈছে বস্তুবিলাকৰ ঠিক আছে তেন্তে তুমি জনাবা যদি কিবা চাকৰি খবৰ পোৱা ঠিক আছে অঁ অঁ জনাম জনাম মই জনাম ঠিক আছে ৰাখিছোঁ